আমাৰ গাঁৱত যিহেতু বহুতো পোক পতংগ আছে আৰু যেইসমূহে যদি কেনেবাকৈ কামোৰে তেতিয়াহ'লে আমি আচলতে ঘৰুৱাভাৱে বহুখিনি প্ৰতিকাৰৰ ব্যৱস্থা লওঁ প্ৰথমতেই যদি বৰল কদো ইত্যাদিয়ে কামুৰে তেতিয়াহ'লে আমি আচলতে ঘৰুৱা উপশম হিচাপে খৰিচা লগাই দিওঁ আৰু তেল ঘঁহি দিওঁ তেতিয়া অকণমান তাৰপৰা উপশম পোৱা যায় তদুপৰি জোকে কামুৰিলে তেতিয়া আমি চূণ লগাই দিওঁ আৰু চূণৰ দ্বাৰা জোকটোও মৰি যায় আৰু যিখিনি ঠাইত কামুৰিছিলে সেইখিনিৰ পৰা কিছু উপশম পোৱা যায় আৰু কদো গোবৰুৱা আদি জাতীয় পোক পতংগই যদি কামোৰে তেতিয়াহ'লে আমি সেই ঠাইখিনিত আচলতে খৰিচা লগাই দিওঁ আৰু যদি বিছাই ডাকে আমাৰ গাঁৱত বিছাই যেতিয়া কামুৰে বিছাৰ শুং যেতিয়া গাত সুমাই যায় তেতিয়া বিছাই ডাকে বুলি কোৱা হয় আৰু বিছাই ডাকিলে আমি সেই শুংখিনি আঁতৰাবৰ বাবে আচলতে মহিলাসকলৰ চুলি সেই ঠাইত ঘঁহি দিওঁ তেলৰ সৈতে মিঠা তেলৰ সৈতে আমি চুলি যদি ঘঁহি দিওঁ তেতিয়াহ'লে সেই শুংখি খিনি আঁতৰি যায় আৰু শুংখিনি আঁতৰি গ'লেই তাত যিটো যিহেতু জেগাকণ সৰু সৰু টেমুনা উঠি যায় আৰু জেগাকণ যিহেতু খুব খজুৱাবলৈ আৰম্ভ কৰে সেই শুংখিনি লাগিলে সেই শুংখিনি নাইকিয়া হৈ যায় চুলিৰে আচলতে সেই শুংখিনি আঁতৰাই পেলায় আৰু তেতিয়া উপশম কিছু সময়ৰ কাৰণে পোৱা যায় আৰু লগতে যদি পৰুৱাৰ কিছুমান পৰুৱা মাজালী পৰুৱা আছে সেই পৰুৱা সমূহে যদি কামোৰে তেতিয়াহ'লে আমি আমাৰ সা সচৰাচৰ পদূলিতে পোৱা আমি নাৰ্জীফুলৰ পাত গোটাই আনি পিচি পেলাই সেই নাৰ্জীফুলৰ ৰস উলিয়াই সেই স্থানত আমি ঘঁহোঁ আৰু সেই স্থানত ঘঁহাৰ লগে লগে অকণমান তাৰপৰা উপশম পোৱা যায় এইধৰণে আমি গাঁৱত যিসমূহ পোক পতংগ আছে সেইসমূহৰ পৰা আমি উপশম পাবৰ বাবে এইদৰে ঘৰুৱা প্ৰতিকাৰসমূহ ব্যৱহাৰ কৰোঁ